মোৰ জীৱনত এটাই মই জীৱনত বেছ চবতকৈ বেছিকৈ মই যাক মূল্য দিওঁ বা মূল্য বুলি ভাবোঁ সেইটো হ'ল সময় কাৰণ কিয় আজিৰ জীৱনত সময় বহুত এই কি সময় বহুত নাটনি হয় কি কিবা এটা কাম কৰাৰ কাৰণে বহুত থাকে কৰাৰ কাৰণে বহুত থাকে কিন্তু সময় নাপাওঁ একবিধ বস্তু কৰাৰ কাৰণে বা সময় নাপাঁও সময়ৰ নাট বহুত নাটনি হয় এত এত বহুতটা কাম একেলগে কৰিব নোৱাৰোঁ সময়ত ধৰি মই বিশেষকৈ মোৰ মই ৰাতিপুৱাই উঠিয়ে মাত্ৰ কম কম্পিউটাৰ ক্লাছ যাব লাগে কম্পিটাৰ ক্লাছৰ পৰা আহি কলেজত যাব লাগে কলেজৰ পৰা যায় মাত্ৰ ভাটিবেলা টিউচন থাকে টিউচনৰ পৰা ডেন্স ক্লাছ থাকে আৰু ডেন্স ক্লাছ ক্লাছৰ পৰা অহাৰ পাছত মোৰ ৰাতি হয় ৰাতি আৰু মোৰ পঢ়িব লাগে পুৱা পঢ়িব লাগে তাৰ পিছত পঢ়ি ভাত তাত খাই বাগৰ দিয়া আৰু ৰাতিপুৱাই উঠি মুঠতে টিউচনত যাওঁ ত' মই বেলেগ কাম কৰাৰ কাৰণে সময়েই নাপাওঁ কাৰণে সময়ৰ বহুত নাটনি মানে জীৱনত মই সেইকাৰণে সময়টো বেছি মূল্যৱান কৰোঁ কাৰণ কিয় সময় কৰোবাৰ কাৰণে বহুত থাকে কিন্তু সময়টো মানে কি য'তে ত'তে যেনেকৈ তেনেকৈ খটাব নোৱাৰি কাৰণ কিয় সময়ৰ বহুত নাটনি বহুত নাটনি সময়ৰ সময়টো আমি নাপাওঁ নাপাওঁৱেই লাইফত যিখিনি জীৱনটোত যিখিনি সময় আছে সেই সময়খিনি আমাৰ কাৰণে বহুত মূল্যৱান এইখিনি সময়ত যদি আমি যদি একো এটা কাম ভাল কাম নকৰোঁ কাৰণ কিয় ভৱিষ্যতে মানে এইটো কা এইটো সময়টো ঘূৰি নাহে না এতিয়া যিটো সময় চলি আছে আমাৰ হাতত যিটো সময় আছে সেইটো সময় যদি আমি যদি এনেই যদি যেনেকৈ যেনেকৈ তেনেকৈ যি টি কৰি মাত্ৰ যদি সময়টো কাটি দিওঁ ভৱিষ্যতত এই সময়টো ঘূৰি নাহিব ঘূৰি নাহিলে আমি এতিয়া একো কৰিব নাই আমি এতিয়া যি আমাৰ হাতত সময় থাকোঁতে আমি কিবা এটা কৰিব কৰিব লাগিব কৰি দেখাব লাগিব যাতে এইটো সময়ত আমি যিবা কিবা এটা কৰিলে ভৱিষ্যত সময়ত আমাৰ সেইটো কামত আহে আমি সময়টো এনেই খেদাব নালগে এনেই ইফাল সিফাল কৰি বা কিবা এটা কৰিব লাগে কাৰণ কিয় সময়টো আমাক ৰখি নাথাকে আমি জীৱনত আমাক কাম চব বস্তুৱেই ৰখি থাকিব কিবা কাম এত আজিও নকৰোঁ কালি কৰিব পাৰিম সেনেকৈ ক'ব পাৰিম কিন্তু সম আজিৰ সময়টো কালি ঘূৰি নাহিব আজি কিবা এটা ধৰি লওক কৰিম বুলি ভাবিছোঁ পিছত নকৰিলোঁ সেই কামটো কালি কৰিব পাৰিম কিন্তু আজিৰ সময়টো এনেই গ'ল কালিৰ সময় কা আজিৰ সময়টোতো কালি ঘূৰি নাহিব কালিৰ সময়ত কিজানি কিবা বেলেগ কৰিব লগা হয় সেইকাৰণে সময়টোক আমি বেছি মই বেছি গুৰুত্ব দিওঁ আৰু সময়মতে মানে চব কাম কৰিব চাওঁ যাতে সময়টো অপ এক ছেকেণ্ডো যাতে সময়টো অপচন্দ অপচয় নহয় যাতে জীৱনটোত জীৱন জীৱনটোত যিমান সময় আছে সময়খিনিত যাতে কিবা এটা কৰি দেখুৱাব পাৰোঁ বা আজিৰ সময়টো যাতে মই একো অপচয় খেদাব নোৱাৰোঁ বেকাৰ খেদাব নোৱাৰোঁ আজিৰ সময়টোত কিবা এটা কৰিলে যাতে এটি ভৱিষ্যতে মোৰ কামত আহে সেইকাৰণে মানে চব মই এখন লিষ্ট বানাই লৈছোঁ এইটো সময়ত এইটো কৰিম কাৰণ কিয় মান মানে কেতিয়া কি হৈ যায় কোনেও নাজানে সেইকাৰণে এটা এটা ৰু এখন ৰুটিন এখন ৰুটিন বনাই ল'ব লাগে যে ৰাতিপুৱা উঠি মই এইটোৰ পৰা এইটো লৈ এই কৰিম তাৰে পিছত এইটোৰ পৰা এইটো লৈ এইটো কৰিম তেতিয়া সেনেকৈ লিষ্ট বনাই ল'লে আমাৰ সময়টো সঠিকভাৱে খৰচ হয় তে কহয়ও অলপো বেছি সময় নৰয় বা সেনেকৈ লিষ্টখন বনোৱাৰ পিছত যদি ধৰি লওক মাহত যদি অলপ সময় ৰৈ যায় বা বাছি যায় সেই সময়খিনে দি আমি বেলেগ কামত খটাব পাৰিম বা ধৰি লওক মোৰ ভাটিবেলা আধাঘন্টা সময় এনেই ৰৈছোঁ ৰুটিনখন মতে মই চব কাম কৰিছোঁ কৰাৰ পাছত ভাটিবেলা আধাঘন্টা সময় মোৰ এনেই ৰৈছে সেই আধাঘন্টা সময়ত মই মোৰ ঘৰৰ পিছফালে বাৰীত মই বাৰীত মই খেত খেতি কৰিব পাৰিম ফুল ৰুব পাৰিম ফল ফুলৰ গছ ৰুব পাৰিম বা কিবা চব্জি তব্জিৰে জ্বলাৰ গছ বঙাৰ গছ সেনেকৈ ৰুব পাৰিম এই নিজৰেই নিজৰেই উপাৰ্জন হ'ব নিজে নিজৰ ঘৰৰ বস্তু খাব পাৰিম কাই কিনিব নালাগে পইচাটো বাচিব তৌ সময় সময়খিনিতে আমি বচাব চালে বা সময়মতে গোটেই কাম কৰিলে আমাৰ গোটেই জীৱনটোৱে মানে পৰিপাটি হয় সময়মতে যি কোনোবা এটা মানে যি টি কিবা এটা কাম কৰিব সেয়াৰ লাইফটো একদম বঢ়িয়া লাইফ হ'ব সময়মতে আমি ৰাতিপুৱাই যদিও সময়মতে উঠো তেতিয়া আমাৰ শৰীৰটো ভালে ভালে থাকিব সময়মতে খোৱা বোৱা কৰিলে আমি আমাৰ আমাৰ শৰীৰ শৰীৰটো সুস্থ হৈ থাকিব সময়মতে ৰাতিপুৱাই যদি সময়মতে উঠো সময়মতে যদি খোৱা লোৱা কৰোঁ সময়মতে গোটেই কাম কৰিলে আমাৰ আমাৰ জীৱনটো এটা ডিছিপ্লিনত চলিব যাতে ডিছিপ্লিনত চলিব আৰু হম আমাৰ লাইফত জীৱনত আমি ডিছিপ্লিন এটা মেইনটেইন কৰা খুব বহুত বেছি প্ৰয়োজন ডিছিপ্লিন নোহোৱাকৈ আমি একো কৰিব নোৱাৰোঁ সেইকাৰণে আমি কেতিয়াও সময় এনেই খেদাব নালগে আমি যদি ভাবোঁ বোলে আমাৰ হাতত সময়ে সময়ে কৰিব লগা একো কাম নাই তেতিয়া নিজেই কিবা এটা কাম বাছি ল ধৰি ল একো কাম নাই আজি স্কুল বন্ধ টিউচন নাই কম্পিউটাৰ ক্লাছ নাই ডেন্স নাই একোৱেই নাই বা খেলা খেলিবও যোৱা নাই আজি ঘৰতে আছো তেতিয়া ঘৰতে তুমি এই আৰ্ট কৰা নাইবা খেত খেতিও কৰা চোতালত ফুলৰ গছ ৰো পোতা বাৰীৰ পিছফালত দেখোন গছ পোতা বা ধৰি লোৱা কিবা বেলেগ কাম কৰা মাক কাম কৰাত সহায় কৰি দিয়া যদি আপোনাৰ সময়টো মানে আমি কেতিয়াও এনে খেদাব নালাগে আমাৰ সময়টো বহুত মূল্যৱান ৰাতিপুৱাই স্কুল স্কুলত আহিলা স্কুলৰ পৰা গ'লা যায় মাত্ৰ টিউচন যোৱা এই স্কুলৰ পৰা যাই ভাত খালা ভাত খাই টিউচনক যোৱাৰ লৈকে যদি অলপ সময় পাইছে তে বাগৰ দি দিলা সময়টো আমি কেতিয়াও অপচয় কৰিব নালাগে সময়টো আমাৰ কাৰণে বহুত মূল্যৱান